হেল্ল' এইখন ৰে'ল ক্ৰছিঙৰ সুৰুযমুখী নাৰ্চাৰী হয়নে এই হেৰি লে'ট ভেৰাইটি কি কি পুলি আছে আছে বাৰু পেঞ্চি ডালিয়া অ' লে'টটো লাগিছিলে অলপ তাৰপিছতে হেৰি ক্ৰটনৰ ক্ৰটনৰ ভেৰাইটি কিমান আছে ক্ৰটনৰ পাত যিটো আগতে আমি পাতবাহাৰ বুলি কওঁ যে এতিয়া হেৰি নতুন নতুনকৈ আছে এই দিব ঘৰলৈ পঠাব পাৰিব নি এই বাণীপুৰ বাইলেন নম্বৰ ইলেভেন এ ওচৰতে এখন চাইকেল দোকান আছে পেঞ্চি আৰু ডাল লে'ট ভেৰাইটি এই এপ্ৰিল মাহত ফুলা ডালিয়া কাটিঙ কেইটামান কাটিঙ পুলিয়ে লাগে পিছে গুটি পুলি নেলাগে তাৰপিছতে লে'ট ভেৰাইটি সেই মিক্স কালাৰৰ হেৰি ছেলভিয়া কেইটামান ছেলভিয়া দছটামান লাগে মিক্স কালাৰৰ ডালিয়া মিক্স কালাৰৰ আৰু চেইম কালাৰৰ দুই বিধৰ মিলাই পাঁচটা পাঁচটা দহটা পেঞ্চি পাঁচটা পাঁচটা দহটা এনেকৈ মিক্স আৰু তাৰপিছতে এই এপ ঠিক এপ্ৰিল মাহত বিহুৰ ওচৰত ফুলা হেৰি পিটুনিয়া অলপ লে'ট হাই লে'ট হ'লেও হাইব্ৰিদ জাতৰ তাৰপিছত আৰু নতুন যদি কিবা আহিছে তেতিয়া পঠাই দিলে মই ৰাখি থম পা চব ভেৰাইটিবোৰ বেলেগ বেলেগ হ'লে পাঁচটা পাঁচটাকৈ পঠাই দিব বিয়েৰাৰৰ হাতত আৰু মই কিন্তু এইটো পে'মেণ্টটো কেছ পে'মেণ্ট নকৰো বিয়েৰাৰৰ হাতত এই যিয়ে আনিব মই এইটো জিপেহে কৰিম অ' ঠিক আছে অ' অ' অ' হ'ব ঠিক আছে ৰাখোঁ দেই